এই মই এতিয়া মানে আঁঠুৰ বিষয়ে কৈছোঁ আঁঠুৰ বিষ মানে মাজতে ধৰি লওক মোৰ আইগৰাকীয়ে তেনেকুৱা এটা ঘটনা হৈছিলে অকস্মাত পৰি পেলাই আঁঠুটোৰ তেনেকৈয়ে বিষ হ'ল আৰু সদ্যহতে আমি যেতিয়া ডক্তৰ বা গাড়ী মটৰ কিছু অসুবিধাৰ কাৰণে ঘৰতে ট্ৰিটমেন্ট ল'বলগীয়া হৈছিলে কিছুমান ট্ৰিটমেন্টবিলাক ধৰি লওক আমাৰ এতিয়া ধৰি লওক গাঁৱলীয়া মানুহ গাঁৱলীয়া মানুহে কিছুমান ধৰি লওক বনৌষধিক লতাজাতীয় বস্তু তেনেকুৱা কিছু ব্যৱহাৰ কৰিলে বিষটো কমি কমা যায় মানে ধৰি লওক আমাৰ আইগৰাকীৰ তেনেকুৱা হওতে লগে লগে ধৰি লওক অলপ মালিচ চালিচ কৰি দিয়া হৈছিলে আৰু ভৰিৰ তলৰ চোৱাত ধৰি লওক তেনেকৈ চুলি মেৰিয়াই দিয়া হৈছিলে টাইটকৈ বান্ধি দিয়া হৈছিলে তাৰপিছতে সেইটো দিলে তাৰমানে ধৰি লওক মানুহৰ চকুৰ পৰা আৰু বিষটো কিছু লাঘবো পায় তাৰ পিছতে ধৰি লওক কেঁচা হালধি জেতুকা এনেকৈ পিছনকৈ পিচি পেলাই তাত লেও দি পেলাই কলৰ পাত মেৰিয়াই পেলাই বান্ধি দিয়া হৈছিলে সেইটোৱে ধৰি লওক বহুতখিনি বিষ বিষৰ কাম কৰিলে আৰোগ্য হৈছে আৰু দ্বিতীয়তে গৰম পানী ব্যৱহাৰ কৰি পেলাই অলপ ধুৱাই পোখলাই দিয়া হৈছিলে ধয় আৰু মালিচ চালিচ কৰা হয় আৰু তেনেকৈ ধৰি লওক কিছুমান এনেকুৱা কিছুমান আমাৰ ধৰি লওক গাঁৱলীয়া জেগাত বস্তু আছে এইটো বনৌষধি সেইবিলাক ধৰক আমি ধুনীয়াকৈ ব্যৱহাৰ কৰি পিচি কৰি আনি পেলাই আমি লেও দি থওঁ তাৰপৰা কিছু সকাহ পায় তাৰপিছতে আকৌ লতা জাতীয় বস্তু আছে আমাৰ বনৰীয়া কিছুমান সেই লতাজাতীয় ধৰি লওক সেই লতা আনি পেলাই ভৰিত টানকৈয়ে মেৰিয়াই পেলাই বান্ধিব লাগে আৰু বন্ধাৰ পিছত এইটো নিৰ্দিষ্ট এটা কিছুমান টাইম থাকে সেই টাইমৰ মতেদি ধৰি লওক বিষটো ভাল পায় তাৰপিছতে চাওঁ যে দুদিন বা এদিন হৈ গৈছে কেতিয়াবা সেইবিলাক অসমীয়া দৰবৰ দ্বাৰাই ভাল হৈ যায় আৰু ডক্তৰৰ ওচৰ চাপিবলগীয়া নহয় আৰু আৰু কেতিয়াবা এনেকুৱা হৈ যায় ধৰি লওক বিষটো ভাল নহ'লে বা বেছি হৈ থাকিলে তেতিয়া আমি লাহে ধীৰে ডক্তৰৰ ওচৰ চাপিবলগীয়া হয় আৰু ডক্তৰৰ পৰা তেতিয়া ধৰি লওক ডক্তৰে চাইচিতি লৈ ঔষধ পাতি বা বেজি চেজি কিবা দিয়ে আৰু তেতিয়া ধৰি লওক ভাল হয় কিন্তু ইনেই সচৰাচৰ সৰু সুৰা কিছুমান এক্সিডেন্ট এক্সিডেন্ট মানে ধৰি লওক বিষ চিষ ভৰিৰ বিষ হওক আঁঠুৰ বিষ হওক তেনেকুৱা ক্ষেত্ৰত ধৰি লওক আমাৰ কিছুমান গাঁৱলীয়া ঔষধৰ দ্বাৰাই বনৌষধিকৰ দ্বাৰাই আমি ব্যৱহাৰ কৰি পেলাই তেনেকৈ ধৰি লওক ভাল কৰা যায় সেইবিলাকেই আৰু আমাৰ গাঁৱলীয়া কিছুমান হেৰিয়াৰ মতেদি সেই মতেদি আমি কাম কৰোঁ আৰু ভাল হয়